আজি মই দুপৰীয়া মাংস বনাইছিলোঁ সেই মাংসখিনি নিমখ বেছি হোৱাৰ বাবে মই আটা মঠিকেনে তাতে এটা লাডু দি দিলোঁ আৰু নিমখখিনি নোহোৱা হৈ গ'ল মানে নিমখৰ সোৱাদটো বেছি লগাতো কমি গৈছে আৰু খাবলৈ খুব সোৱাদ হৈছে মই এনেকেই নিজৰ সৃষ্টিৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰিছোঁ খুবেই ভাল লাগিছে